আমাৰ গাঁৱত বিশেষকৈ কাঁহৰ শিল্পটো কাঁহ পিতলৰ শিল্প এইটো ব্যৱসায় সম্পাদন কৰা হয় কাঁহ শিল্পটোৰ লগত বহুতো মানে কাঁহ শিল্পত ঘৰত মানুহ কেইটামান লগ হৈ কাঁহ শিল্পটো কৰা হয় কাঁহ শিল্পটো কৰি ব্যৱসায় ভিত্তিত মানে বজাৰত নি তাক দি আহা হয় তাত কাঁহ শিল্পত ভঙা কাঁহাটো বেলেগৰ পৰা আনি ইয়াত নতুন কৰি বনোৱা হয় লগত এই কি কয় এই কাঁহেৰে আমি বাতি বনওঁ বনাওঁ তাৰ লগত কাঁহী কাঁহীৰ বহুত প্ৰকাৰৰ কাঁহী বনোৱা হয় তাৰ লগত তাল বনোৱা হয় বাতিৰো বহুত প্ৰকাৰ থাকে তালৰো বহুত প্ৰকাৰ থাকে তাৰপিছত তাল বনোৱা হয় সেনেকৈ এইবিলাক ব্যৱসায় ভিত্তিত সম্পাদন কৰা হয় কাঁহ কাঁহৰ কথা ক'ব গ'লে এই শিল্প ব্যৱসায়টো আমাৰ অস এই অকল ইয়াত বৰপেটা ডিষ্ট্ৰিকৰ হয় অকল সৰ্থেবাৰীতে নহয় এই ব্যৱসায়টো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুত মানুহ ইয়াৰ লগত জড়িত হৈ থাকে এইবিলাক বস্তু অসমৰ বাহিৰৰ লগতে আনকি বিদেশলৈয়ো এইবিলাক বস্তু ব্যৱসায় ভিত্তিত লৈ যোৱা হয় তাৰ উপৰি আমাৰ ইয়াত খেতি খেতিত এই খেতি কৰিও ইয়াতে খেতি মানে ধান স সৰিয়হ এইবিলাক আছে খে খেতি কৰিও ব্যৱসায়টো ব কৰা হয় খেতি ধা ধানৰ পৰাই ইয়াত চাউল কৰি ব্যৱসায় ভিত্তিত এইবিলাক বিক্ৰী কৰা হয় তাৰপিছত আৰু আছে এই পুখুৰী পু পুখুৰী লগতো মাছ পোনাৰ এটা ব্যৱসায় আছে মাছ প পোনাটো বহুত ধৰণত হেৰি কৰা থাকে একদম সৰু পোনা থাকে এইবিলাক নি আৰু বহুত ডাঙৰ কৰা হয় ইয়াৰ লগত বহুত মানুহ জড়িত হৈ থাকে এইবিলাক বেচা ইখন বজাৰৰ পৰা সিখন বজাৰলৈ বহুতটা ব্যৱসায়ৰ উৎস থাকে এনেকৈ আমাৰ গাঁৱত বহুতো ব্যৱসায়ৰ হেৰি আছে বিশেষকৈ আমাৰ ইয়াত কাঁহ শিল্পটোৱে বহুত এটা উন্নত হিচাপত কৰ কৰা হয় কাঁহ পিতালটো এই আমাৰ গাঁৱত এই ব্য়ৱ এই কাঁহশিল্পটো তাৰমানে